হয় বাইদ' আপোনাৰ ওচৰত গাড়ী ভাড়ালৈ পায় ন হয় হয় আমি মানে অলপ পাঁচজনমান মানুহ এনেকৈ ফুৰিব যোৱা কথা আছে দীপৰ বিল আপুনি পাৰিবনে আমি গুৱাহাটীৰে জালুকবাৰী দীপৰ বিল অ' লঙ্কেশ্বৰ ছাইদ ফাইভ ছিটাৰ ফাইভ ছিটাৰ ফ'ৰ ছিটাৰ ফ'ৰ ছিটাৰ অ' ঠিক আছে তেন্তে কিমান হ'ব মানে কিমান ল'ব ইয়াৰপৰা জালুক হেৰি দীপৰ বিল অ' আমি অ আমি গোটেই দিনটোৰ কাৰণে যদি লওঁ তেতিয়া কি কিমান হ'ব অলপ কমত নহ'বনে সেইটো হয় কিন্তু ফাইভ হাণড্ৰেদ এটাটো কমাব পাৰিব অ' অ' অ' মোক আপোনাৰ সোমবাৰে হ'লে ভাল হয় সোমবাৰে ৰাতিপুৱা দহটা বজাৰ ভিতৰত আৰু হয় অ' অ' অ' অলপ দীপৰ বিলৰ বিষয়ে ক'ব নেকি মানে জেগাটো কেনেকুৱা ঠিক আছে ঠিক আছে তাতে আপুনি ভালকৈ দেখাব আৰু আমাক অ' ঠিক আছে দিয়ক হয় ধন্যবাদ